অঁ হেল্ল' দাদা ভালে আছে অঁ হেৰি নহয় মই আপোনালোকৰ এজেঞ্চিৰপৰা গাড়ী এখন লৈছিলোঁ এই দুদিনৰ কাৰণে হয় হয় মই ইতিমধ্যে দুদিন যাত্ৰা কৰি আহিলোঁ মই গুৱাহাটীলৈ গৈছিলোঁ গাড়ীখন আপোনালোকৰপৰা আমি মই ভাড়াত নিছিলোঁ এতিয়া আপোনালোকৰ ড্ৰাইভাৰজনক মই সুধিছোঁ যে মই এতিয়া নগদ ধনহে দিবলৈ সক্ষম হ'ম মোৰ কাৰণ মোৰ জি পে'টো অকণমান অচল হৈ আছে অনলাইন পে'মেণ্টটো নহ'ব আপুনি কাইণ্ডলি আপোনাৰ চালকজনক কওকচোন মই মানে নগদ ধনহে পৰিশোধ কৰিব পাৰিম হয় হয় মই মোৰ হাতত অঁ দুহেজাৰটকীয়া নোট এটা আছে গতিকে ভাড়া ইতিমধ্যে আপোনালোকে পোন্ধৰশ টকা বুলি কৈছেতো গতিকে এতিয়া খুচুৰা পইচা মোক বাৰু ঘূৰাই দিব পাৰিবনে নাই বাৰু নহয় নহয় দাদা মোৰ মানে জি পে'টো অকণমান খেলিমেলি হৈ আছে মোৰ বেংকত অকণমান কে ৱাই চি প্ৰব্লেম হৈ আছে গতিকে অনলাইন পে'মেণ্টটো নহ'ব মই নগদ ধৰণে আপোনালোকক পৰিশোধ কৰিব পাৰিম হয় হয় হয় আপোনালোকৰ চালকজনক আপুনি কথাটো বুজাই দিয়ক তেখেতে মানে আপোনালোকৰ অফিচলৈ অনলাইন পইচাটো পৰিশোধ কৰিবলৈ কৈছিলে কিন্তু মই অনলাইন পইচাটো পৰিশোধ কৰিব নোৱাৰিম আপোনাক কৈছোৱেই গতিকে মই নগদ ধনকে আপোনালোকৰ এই চালকক দি দিছোঁ দেই অঁ ঠিক আছে দাদা অঁ ধন্যবাদ ধন্যবাদ